অঁ প্ৰটেকত লাগিছে ন' অঁ অঁ মানে মই এতিয়া আপোনালোকৰ প্ৰজেক্ট ক'ত ক'ত চলি আছিল জানিব বিচাৰিছিলোঁ আৰু মানে এভেইলিবিলিটিখিনিৰ জানি কথা জানিব বিচাৰিছিলোঁ ল'কেচন এণ্ড অল

হয় হয় মোক এনেও বেয়া ইমান ইমান আউটস্কাৰ্টত নালাগে ইন চিটিয়ে লাগিব মানে ধৰক এইখিনি অকণমান মানে বহুত বেছি এতিয়া গণেশগুৰি খ্ৰীষ্টানবস্তি এনেকুৱা নহয় আৰু অকণমাণ ধৰক অকণমাণ এই কোলাহলটোৰ আঁতৰত আৰু আৰু ৰেঞ্জটো বাৰু চিক্সটি চেভেনটিমানত বিচাৰি আছিলোঁ বহুত মানে চিআৰত যাব বিচৰা নাই আৰু

ক'ত আছে চিক্স মাইলৰ ক'ত থকা বুলি ক'লে আচ্ছা পাঞ্জাবাৰীত আচ্ছা আচ্ছা ত' তাৰ কিমানমান কিমান স্কুৱেৰ ফিট কাৰ্পেট এৰিয়া কেনেকুৱা বা এইবিলাক হাঁ হাঁ টুৱেল্ভ হানড্ৰেড স্কুৱেৰ ফিটটো মোৰ কি কাৰ্পেট এৰিয়া হ'ব নে সেয়া মানে গোটেইটো টুৱেল্ভ হানড্ৰেড স্কুৱাৰ ফিট নে মোৰ কাৰ্পেট এৰিয়া টু টুৱেল্ভ হানড্ৰেড হ'ব

আচ্ছা এতিয়া এইটো কিমান বিএইচকে বুলি ক'লে থ্ৰি বিএইছকে আচ্ছা আচ্ছ ঠিক আছে বাৰু মই জনাম আপোনাক প্ৰাইচটো কিমান ক'লে অকে ঠিক আছে এদিন আপোনাক মই ফোন কৰিম ঠিক আছে ঠিক আছে ঠিক আছে থেংক ইউ